আমি প্ৰায় আমাৰ আত্মীয় ঘৰলৈ বা বন্ধু বান্ধৱ ঘৰলৈ আমি প্ৰায় গৈ থাকো বা আমি যাব লাগে যে আমাৰ সন্তানকো যে দেখাব লাগে যে আমাৰ বন্ধু বান্ধৱীৰ সৈতে বা আত্মীয় সৈতে কেনেকুৱা এক সম্বন্ধ আছে সেই আমি সন্তানক জ্ঞান দিয়াতো বেছি ভাল আৰু দেখাব লাগে যে কেতিয়াবা আত্মীয়তকৈ বন্ধু বান্ধৱী বেছি আমাৰ আপোন হৈ পৰে কেতিয়াবা যেতিয়া আমাৰ বিপদ বন্ধ বিপদৰ বিপদত পৰোঁ তেতিয়া আমাৰ আত্মীয়তকৈ বন্ধু বান্ধৱী বেছি আমাক সহায় কৰে সেয়া আমি ল'ৰা ছোৱালীক জ্ঞান দিয়াটো বা সন্তানক জ্ঞান দিয়াটো দেখাব লাগে বা তাৰ উপৰি তাৰ ওপৰত তেওঁলোকে ভাল এক জ্ঞান লোভিব পাৰে আৰু আমি আত্মীয় সৈতে আমাৰ সম্বন্ধ কি আছে বা আত্মীয় আত্মীয়ৰ সৈতে ধনী দুখীয়া ভেদভাৱ আছে নে নাই সেয়া আমি আমাৰ সন্তানক দেখাব লাগে যে ধনীয়ে আমাক ধনী মান ধনী হ'ল বুলি যে দুখীয়াক যে বেয়া ব্যৱহাৰ বা বেয়া বেয়া ব্যৱহাৰ কৰিব সেয়া আমাৰ কোনো কথা নাই আৰু তেওঁলোকে ডাঙৰ হৈ গম পাব যে ধনী দুখীয়া কোনো ভেদভাৱ নকৰাকৈ তেওঁলোকে সমাজৰ সৈতে মিলাপ্ৰীতি কৰি চলিব পাৰে আৰু যে জানুৱাৰী সময়ত আমি বা বন্ধু বান্ধৱী সৈতে বা খানা খাওঁ বা আত্মীয়ৰ সৈতে খানা খাওঁ যেতিয়া আমাক বন্ধুৱে বা বিপদৰ সময়ত সহায় কৰে তেতিয়া আমি এটা কথা চাব লাগে আমাৰ যেতিয়া ভাল সময় আহিব বা ভাল সময় আহিব আমি তেতিয়া বেয়া সময়ত থকা বন্ধু বান্ধৱীক কেতিয়াও আমি পাহৰিব নালাগে সেয়েহে আমি নিজৰ সন্তানক সেয়া জ্ঞান দিব লাগে যে তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ সহায় মানে সহায় সহায় কৰিছিলে বেয়া সময় সেই বেয়া সময়ত সহায় কৰা মানুহক আমি ভাল সময় কেতিয়া পঢ়িব নালাগে আমি আৰু তেওঁলোকৰ বেয়া সময় আহিলে আমি তেওঁলোকক সেই বেয়া সময় যাতে আমি তেওঁলোকক সহায় কৰোঁ সেয়া কথা তেওঁলোকে তেওঁলোকক জ্ঞান দিব লাগে সেয়েহে আমি বন্ধু বান্ধৱী বা আত্মীয়সকলে তেওঁলোকক আমাৰ সন্তানক নিয়াটো আমি উচিত বুলি ভাবোঁ আৰু আত্মীয়সকলে গ'লে তেওঁলোকৰ লগত কেনেকৈ ধৰণৰ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে বা কেনেকুৱা ধৰণৰ পঢ়া শুনাত ভাল সেয়াও তেওঁলোকে দেখে আৰু আ আমি গাহ গাৰ্জেনে এটা কথা চাব লাগে যে তেওঁলোক কোনো বেয়া ক্ষেত্ৰত বা বেয়া ঠাইলৈ নাযায় যাতে

ভা ভাল ঠাই বা ভাল মানুহৰ সৈতে আমি তেওঁলোকক চিনাকি কৰাই দিব লাগে ভাল ঠাইলৈ নিব লাগে সেয়া আমি বেছি তেওঁলোকক জ্ঞান দিব লাগে আৰু পৰিৱেশৰ পৰা তেওঁলোকে যি জানিব আমি ঘূৰা ফুকা কৰিলে তেওঁলোকৰ লগত যি জানিব সেয়াও এক ভাল জ্ঞান আমি সেইবাবে বন্ধু বান্ধৱী আৰু আত্মীয় ঘৰলৈ তেওঁলোকক নি সেই কথা তেওঁলোকক জানিব পাৰে বা দেখিব এক ভাল জ্ঞান হিচাপে সিহঁতি লভিব পাৰিব